আচলতে মোৰ দৈনন্দিন জীৱনত বা ব্যক্তিগত বিকাশত সমৰকলাক অন্তৰ্ভুক্ত কৰিবৰ কথা ক'বলে হ'লে আচলতে মোৰ জন্মৰ পৰাই মোৰ যিখন ঠাইত মই জন্ম হৈছোঁ তেতিয়াৰ পৰাই মই দেখি আহিছোঁ যে মুখা শিল্পৰ বিষয়ে গম পাই আহিছোঁ মুখা শিল্পৰ বিষয়ে আমাৰ ওচৰৰে হয় সেইকাৰণে মোৰ যথেষ্ট ইচ্ছুক এই শিল্প শিকাৰ বাবে মোৰ এই কলা শিক্ষাৰ বাবে মোৰ যথেষ্ট ইচ্ছুক আছিলোঁ সৰুৰ পৰাই আৰু সেইবাবে মই প্ৰায় দছ এঘাৰ বছৰৰ পৰাই মই কলা শিকি আহিছোঁ আৰু বৰ্তমান মই পঢ়ি আছোঁ আৰু এই পঢ়াৰ মাজতো মই এই কলা পঢ়াৰ মাজতে এই কলা মই মানে এই কাম কৰিবলৈ এই শিল্পৰ প্ৰতি কাম কৰিবলে মই যথেষ্ট ইচ্ছুক আৰু ভাল পাওঁ সেইবাবে মই কৰি আহিছোঁ কৰি থাকিম আৰু ভৱিষ্যতেও যদি মই কিবা চাকৰি হয় বা কিবা হয় তথাপিতো এই কলা মই কেতিয়াও এৰি নিদিওঁ কিয়নো জীৱনৰ এটা অংগ হিচাপে মই জীৱনৰ অংগ হিচাপে মই এই কলাক মানে ভাল পাওঁ আচলতে ইয়াত মোৰ বহুতো মানে ক'বলে গ'লে বহুতো অসুবিধাৰ সমস্যাও সৃষ্টি হয় এই কলা কৰিবৰ বাবে মানে সময়ৰ কথা কৈছোঁ সময়ৰ যথেষ্ট অভাৱ হয় কেতিয়াবা ধৰি লওক পৰীক্ষাৰ সময়ত হওক কিবা বেলেগ বেলেগ কিবা কামৰ সময়ত হওক তেতিয়া মোৰ সময়ৰ অভাৱ হয় তথাপিতো মই এই কলা ত্যাগ কৰি দিয়া নাই কাৰণ মোৰ ভাল লাগে মোৰ তেজে তেজে হয় এই কলা আৰু এইবাবে মোৰ ভাল লাগে যে আমাৰ ইয়াত বিভিন্ন দেশৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে এই শিল্প চাবৰ বাবে এই মুখা চাবৰ বাবে আৰু এই মুখাৰ বিষয়ে গোটেই পৃথিৱী বিখ্যাত হয় আমাৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ মুখা কলা শিল্পৰ বিষয়ে গোটেই পৃথিৱী পৃথিৱীতে বিখ্যাত হয় আৰু সেইবাবে বিভিন্ন দেশ প্ৰান্তৰ পৰা বিভিন্ন পৰ্যটক আহে চাবৰ বাবে আৰু তেওঁলোকে আহি যেতিয়া কয় যে মানে ধৰি লওক আপোনাৰ মুখাখন দেখাৰ পিছত যেতিয়া ক'ব যে ঔ মাইগড ইটনা কিউট তেতিয়া মই মানে বহুত বহুত নিজকে বহুত বেছি মানে ছাকচেছফুল হিচাপে মই প্ৰাউড কৰোঁ গৰ্ব কৰোঁ নিজক লৈ যে আমাৰ শিল্প আমাৰ হাতত মানুহে এনেকে ভাল পায় কাৰণ আমি ধৰিব নোৱাৰোঁ কিন্তু যেতিয়া বেলেগ এজন ব্যক্তি আহি আমাৰ শিল্প দেখে তেতিয়া যিটো তেওঁলোকে মানে যিটো যেনেকুৱা খন কৰিব বিচাৰে মানে তেতিয়া মই বহুত বেছি মানে প্ৰাউড কৰোঁ আৰু বহুত হেপি হৈ যাওঁ সুখী অনুভৱ কৰোঁ আৰু সেইবাবে মই ভাল লাগে এই কলা আৰু ইয়াৰ পৰা মই যথেষ্ট উপাৰ্জনো কৰি আছোঁ কৰি আহিছোঁ আৰু উপাৰ্জনৰ উপৰিও এই কলা মোৰ এইবাবে ভাল লাগে যে পৰম্পৰাগতভাৱে চলি আহিছে আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা এই মুখা শিল্প আজিও চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব আৰু আমাৰ নিচিনা নৱ প্ৰজন্মই যদি এই মুখা শিল্পৰ প্ৰতি যদি ইচ্ছুক নহওঁ তেতিয়া হয়তো কোনোবা এটা সময়ত এই মুখা লুপ্ত হৈ যাব পাৰে এই শিল্প লুপ্ত হৈ যাব পাৰে আৰু সেইবাবে সেইবাবে মোৰ ভাল লাগে এই শিল্প কৰি আছোঁ এই কলা মই জীৱনৰ মানে ব্যক্তিগত বিকাশত মই এই কলাক কেতিয়াও মানে প্ৰভাৱ পেলাই পেলাব বিচাৰোঁ কেতিয়াও এৰি দিব নিবিচাৰোঁ কিন্তু এয়া এয়া হৈছে আমাৰ পৰম্পৰাগত কলাশিল্প আৰু এই মুখা যদি আধাতে যদি কেতিয়াবা হয়তো অৰ্থাৎ মানে লুপ্ত হৈ যাব পাৰে লুপ্ত হৈ যায় তেতিয়াতো যথেষ্ট মানে যথেষ্ট দুখ দুখ লাগিব আৰু সেইবাবে আমাৰ নৱপ্ৰজন্মসকল সকলো ল'ৰা ছোৱালীয়ে এইমুখে শিকিবৰ বাবে ইচ্ছুক হৈছে যথেষ্ট আছে আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী বিভিন্ন জেগাৰ পৰা আহিও শিকেহি এই কলা আৰু সেইবাবে ভাল লাগে মোৰ আৰু এই সেইবাবে মোৰ জীৱনৰ মানে যিকোনো সময়ত এই শিল্পক মই মানে অকমান হ'লেও সময় উলিয়াই এই কাম কৰোঁ আৰু কাম কৰি আছোঁ কৰি থাকিম ভৱিষ্যতেও কৰি থাকিম এনেদৰে মোৰ জীৱনৰ দৈনন্দিন জীৱনত ব্যক্তিগত বিকাশত সমৰ কলাৰ এনেদৰে মই অন্তৰ্ভুক্ত কৰি আহি ৰাখিছোঁ আৰু কৰি থাকিম আৰু এনেকে প্ৰভাৱ পেলাই আছে ধন্যবাদ